এক লাখ আশী হাজাৰ বিৰাশী টকা চাৰি লাখ নব্বৈ হাজাৰ তিৰাশী টকা তিনি লাখ বাষট্টি হাজাৰ বাষচ বাষষ্ঠি হাজাৰ তেত্ৰিছ টকা ন লাখ নব্বৈ হাজাৰ একাৱন্ন টকা ছয় লাখ বিৰাশী হাজাৰ একত্ৰিছ টকা